মোৰ চহৰৰ ভাল পোৱা বস্তুৰ ভিতৰত মই লখিমপুৰ টাউনৰ মাজমজিয়াতে থকা বজাৰখনকে ধৰি লৈছোঁ বজাৰখন মই বহুত ভাল পাওঁ আমি মানে যিবোৰ বস্তু আমাৰ লাগতিয়াল বস্তু সকলো বজাৰত সোমালেই আমি পাওঁ সেই বজাৰত মাছ মাংসকে ধৰি শাক পাচলি আৰু বিভিন্ন ধৰণৰ ঘৰৰ যাৱতীয় আচবাব সকলোখিনি মুঠতে পোৱা হয় তাত যোৱা অহাও সুবিধা আছে পঞ্চানন ডাইলৰ মাজৰ পৰা অকণমান আগলৈ গৈ সোমাই লখিমপুৰ টাউনৰ ডেইলি বজাৰখন পায় ডেইলি বজাৰ মনোৰম সঁচাকৈ বহুত ধুনীয়া এই বাষষ্ঠি বছৰ বয়সত মই মানে বজাৰখনকে বহুত ভাল হেৰি বুলি ভাবিছোঁ মানে তাত বহুতো উপকাৰ হৈছে আমাৰ গতিকে আমাৰ ঘৰত থাক থাকিবলগীয়া বস্তু যদি তাৰ বেপাৰীক আমি এনেকে কওঁ যে নেমু এজোপা লাগিছে বহুতখিনি নেমু আছে আমাৰ ঘৰৰ পৰা নেমুখিনিও আনিবগে সেই সেইফালে সেই নেমু আহি লৈ গ'লে আমি উপকাৰো হলোঁ আকৌ গৈ সেই বজাৰতে কলৰ টেকেলিৰ পৰা ধৰি আমাৰ মানে লাগতিয়াল যিখিনি সম্পত্তি লাগে নহয় আমি তাত সব পাওঁ আকৌ গুৰ গাখীৰ চেনি চিৰা মুড়ীৰ পৰা ধৰি মুঠতে ঘৰৰ যিমান বস্তু আছে আৰু বেলেগ জেগালে নগ'লেও আমি সেই তাৰ পৰা বস্তু আনি ডাঙৰ ডাঙৰ সকাম পাতি আজৰি হ'ব পাৰোঁ আৰু বেলেগত ঘূৰি ফুৰিব একো নালাগে গতিকে সেই বজাৰখনত বৰ ভাল বজাৰ আমাৰ বহুত উপকাৰ হৈছে গতিকে এই বজাৰখনকে মই অকণমান বেছিকে মানে মূল্য দিব বিচাৰিছোঁ